জৈৱিক হাঁহ কুকুৰা পালনত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় যেনেকৈ জৈৱিক হাঁহ কুকুৰা পালনত যদি কেনেবাকৈ এটা কুকুৰা বা হাঁহৰ যদি বেমাৰ বা হয় তেনেহ'লে বাকী সকলোবিলাকে বিয়পুৱাৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় যিমান ঔষধ পাতি ইত্যাদি ব্যৱহাৰ কৰিলেও এটা কুকুৰা হোৱাৰ লগে লগে বাকীবিলাকলৈও খুচৰা বা বেলেগলৈ বেমাৰটো বিয়পা দেখিবলৈ পোৱা যায় যাৰ ফলত বহুতো টকা পইচাৰ ক্ষতি কষ্ট হোৱা দেখিবলৈ পোৱা যায় যিটো এটা এক ভাবিব নোৱাৰা প্ৰত্যাহ্বানৰ সমস্যা দেখিবলৈ পোৱা যায় যিহেতু এজন ব্যৱসায় বা ব্যৱসায় মহিলা বা ব্যৱসায়ী ব্যক্তিয়ে বহুতো বহুতো আশা আকাংক্ষা বুকুত বান্ধি লৈ এই জৈৱিক হাঁহ কুকুৰা পালন পালনত অগ্ৰগতি লাভ কৰে তেওঁ বছৰটো বা দিনটো সকলোবিলাক বা মাহটো সকলোবিলাক সময় উক্ত জৈৱিক হাঁহ কুকুৰা পালন ইত্যাদিতেই আত্মনিয়োগ কৰা দেখিবলৈ পোৱা যায় কিন্তু যদি এনেকৈ বেমাৰ আজাৰ ইত্যাদিয়ে যদি দেখা দিয়ে তেনেহ'লে সেই মানুহজনৰ বহুতো ক্ষতি বা বহুতো লোকচানৰ সমস্যা দেখিবলৈ পোৱা যায় তেওঁ মানসিকভাৱে ভাঙি পৰে যাৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হয় আৰু উক্ত ব্যক্তিজনে দৰিদ্ৰ হোৱা দেখিবলৈ পোৱা যায় জৈৱিক হাঁহ কুকুৰা পালনত বহুতো সুযোগ সুবিধা চৰকাৰে প্ৰদান কৰিছে যিহেতু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ যেনে প্ৰতিষ্ঠান উদ্যোগ প্ৰতিষ্ঠান আছে যোনবিলাকত প্ৰশিক্ষণ দিয়া হয় ইয়াৰোপৰি চৰকাৰে বহুতো আঁচনি ইত্যাদিৰ জৰিয়তে বহুতো ধৰণৰ প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিছে ইয়াৰোপৰি কিছুমান বেমাৰ আজাৰ সেইবোৰ নিৰাময় কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ইত্যাদি ব্যৱস্থা কৰিছে ইয়াৰোপৰি চৰকাৰে বেমাৰ হ'ল বেমাৰ বা ইত্যাদি পশুপক্ষী বেমাৰ চেমাৰ হ'লে মানে বহু ধৰণৰ সাহাৰ্য দিয়াও দেখিবলৈ পোৱা যায় ইয়াৰোপৰি কিছুমান ব্যক্তিয়ে লোন চোন ইত্যাদি লৈ এই জৈৱিক হাঁহ কুকুৰা পালন প্ৰতিপালনৰ বাবে আগবাঢ়ি আহে উক্ত লোকচান হ'লে মানে চৰকাৰে সেই লোনসমূহ কিছুমান ৰেহাই দিয়াও দেখিবলৈ পোৱা গৈছে উক্ত জৈৱিক হাঁহ কুকুৰা পালনত পালনৰ পৰা কিছুমান সুযোগ যেনে উক্ত জৈৱিক হাঁহ কুকুৰাবোৰ অতি কম সময়ৰ ভিতৰত বিক্ৰী হোৱা দেখিবলৈ পোৱা যায় জৈৱিক হাঁহ কুকুৰাবিলাক সমাজত বহুত বহুতো কম সময়তে বিক্ৰী হয় যেনেধৰণে আজিকালি জৈ কুকুৰা জৈৱিক হাঁহ কুকুৰাবিলাক বিভিন্ন ধৰণৰ ফাষ্টফুড ইত্যাদিত অতি তৃপ্তিৰে সুস্বাধুভাৱে বিক্ৰী কৰে যাৰ ফলত মানুহে ফাষ্টফুডৰ বস্তুবিলাক খাই ভাল পায় অতি ফাষ্টফুড হোটেল সেইবিলাকত অতি সুন্দৰকৈ বিক্ৰী বা চেলিং ছিষ্টেমটো ভাল হোৱা দেখিবলৈ পোৱা যায়